গাহৰি মাংস উপলব্ধ আৰু ভেজাল মুৰ্গী এইবিলাকৰ পৰা মানুহৰ নানা ধৰণৰ বেমাৰ আজাৰ হৈছে কাৰণটো হ'ল এওঁলোকে নানা ধৰণৰ কীটনাশক প্ৰয়োগ কৰি

বেমাৰ আজাৰ হৈছে সেই বেমাৰ হ'ল যেনে ছালৰ বেমাৰ চুলিৰ বেমাৰ আৰু পেটৰ বেমাৰ হৈছে কিন্তু ইয়াৰ বাবে জনস্বাস্থ্যকৰী বিভাগে উচিত ব্যৱস্থা ল'ব লাগে আৰু চৰকাৰেও এই কথাটো গুৰুত্ব সহকাৰে লৈ ইয়াৰ পদক্ষেপ ল'ব লাগে নহ'লে ইয়াৰ পৰা ডাঙৰ ডাঙৰ বেমাৰ হৈছে গতিকে ঘৰতো এই গাহৰি আৰু মুৰ্গী এইবিলাকৰ ভেজাল কীটনাশক বস্তু নিদি মানে স্থায়ী কিছুমান বস্তু দিও ইয়াৰ পৰা মানুহৰ বেমাৰ কমাব পাৰি জনস্বাস্থ্যকৰী বিভাগে এই বিষয়টোৰ ওপৰত সম্পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগে কাৰণ এই ভেজাল মাংসবোৰ খাই মানুহৰ নানা ধৰণৰ ক্ষতি সাধন হৈছে ইয়াৰ পৰা জানিব পাৰি যে এই সকলোবোৰ

তাৰ পৰা শিক্ষিত যুৱ সমাজতো কিছুমান প্ৰভাৱ পৰে যেনে ল'ৰা ছোৱালীবিলাকে সেইবিলাক খায় তাৰ পৰা মানে পঢ়াৰ পৰা বহুত অমনোযোগ হৈ যায় গতিকে এই সকলোবোৰ চৰকাৰে ইয়াৰ হস্তক্ষেপ কৰি আমাৰ থলুৱা যিবিলাক খাদ্য থাকে সেইবিলাক মুৰ্গী বা গাহৰিক খুৱাই তেনে মাংস বজাৰত বিক্ৰী কৰিবলৈ খুব ক্ষীপ্ৰতাৰে পদক্ষেপ ল'ব লাগে